মই প্ৰথমতে মাছ ধৰিবলৈ মাৰ লগত শি শিকিলোঁ মায়ে মাছ মাৰে জাকৈ মাৰে মাৰ লগত ময়ো যাওঁ তেনেকৈ ময়ো অকণ অকণ মাৰোঁ তেনেকৈ কৰি পেলাই ময়ো শিকিলো জাকৈ মাৰিবলৈ তাৰপিছত মায়ে জুলুকি মাৰিবলৈ যায় দুই ঘণ্টামানৰ আগত লাড়ু দি থৈ আহে তাৰপিছত তেনেকৈ জুলুকি লৈ জুলুকি মাৰে মই মাৰ লগতে ময়ো তেনেকৈয়ে জুলুকি মাৰিবলৈ শিকিলোঁ আৰু এতিয়া বাৰিষা পানী তেনেকৈ নিয়ে আহিলে তেনে নেট ধৰি তেনেকৈ পথাৰত আলিত তেনেকৈ বাঁহৰ চুঙা বনায় থোহা বুলি কয় থো সেই থোহা পাতি থওঁ তেনেকৈ অলপ সময়ৰ পিছত আকৌ তেনেকৈ থোহা চাওঁগৈ তেনেকৈও আমি মাছ ধৰোঁ আৰু অকণমান বহল জেগা হ'লে তেনেকৈয়ে পানী গৈ থাকিলে নেট পাতি থওঁ তেনেকৈ উজানৰ মাছ দৰিকণা পুঠি খলিহা কাৱৈ গৰৈ এনেকৈ এইবিলাক আমি নেটত ধৰোঁ তেনেকৈয়ে মাছ ধৰিবলৈ শিকিলোঁ